মই অনলাইনত বস্তু এটা কিনাৰ কথা ভাবি আছোঁ ব মই মোৰ বাবে এযোৰ কাপোৰ কিনাৰ কথা ভাবি আছোঁ কিন্তু কাপোৰযোৰৰ কালাৰটো মোৰ বৰ এটা মোৰ পচন্দ হোৱা নাই সেইটো কাৰণে কাপোৰযোৰ চাই আছোঁ শেষত মোৰ কাপোৰ এযোৰ পচন্দ হ'ল কাপোৰযোৰৰ ৰঙটো মোৰ পচন্দ হ'ল সেইটো কাৰণে কাপোৰযোৰ মই অৰ্ডাৰ দিয়াৰ কথা ভাবি আছোঁ অৰ্ডাৰ দিয়াৰ আগত মই মোৰ পে'মেণ্টটো সম্পূৰ্ণ কৰিবলৈ মোবাইলৰ ৱালেটত পৰ্যাপ্ত বেলেঞ্চ আছে নে নাই সেইটো নিশ্চিত কৰিলোঁ তাৰপাছতে মই মোৰ ম'বাইল ৱালেট এপত প্ৰৱেশ কৰিলো কিন্তু মই ম'বাইল ৱালেটটো বৰ এটা ভালকৈ ব্যৱহাৰ কৰিব নাজানো যাৰ বাবে মই মোৰ বন্ধু এজনৰ সহায় ল'লো বন্ধুজনে শিকাই দিয়াৰ মৰ্মেই মই মোৰ ম'বাইল এপচটো মই ব্যৱহাৰ কৰিলো আৰু বৰ্তমান মই যথেষ্টখিনি জানিব পাৰিছোঁ ব্যৱহাৰ কৰিব শিকিছোঁ ইয়াৰ পাছতে মই মোৰ বিচাৰি থকা বস্তুটো অৰ্ডাৰ দিলোঁ আৰু ইয়াৰ পাছতে বেলেঞ্চটো পে' কৰিবলৈ মই ভেৰিফিকেশ্যনৰ বাবে মই মোৰ নিজৰ ম'বাইল নম্বৰটো দিবলগীয়া হ'ল তেওঁলোকক গতিকে শেষত মই মোৰ ভেৰিফিকেশ্যনৰ বাবে নিজৰ ম'বাইল নম্বৰটো তেওঁলোকক দিলোঁ